আমি দোকান পোহৰ নহ'লে আমি ক'তটো বেপাৰ কৰিব যাবলে বা বিকিবলে কিনিবলে যাওঁ বেচিবলে কৰিবলে যাব নোৱাৰোঁ

গাঁও জ্ঞাতি মানুহৰ লগত আমি চা চিনাকি হেৰি মিলা প্ৰীতি হৈ আমি দোকানখন আগবঢ়াব লাগিব

তাহঁতৰ

তেতিয়াহে আমাৰ এটা উন্নতি পথলে আগবাঢ়িব পাৰিম দোকান পোহাৰ নহ'লে আমি একো উন্নতি গাঁৱৰ মানুহে একো উন্নতি কৰিব নোৱাৰে